চখ হিচাপে দৌৰা আৰম্ভ কৰিবলৈ মোক আগতে স্কুল যেতিয়া যাওঁতে স্কুল দেৰি হয় কেতিয়াবা ঘৰতে দেৰি হৈ যায় যেতিয়া স্কুললৈ খোজ কাঢ়ি যোৱা হয় খোজ কাঢ়ি গ'লে মানে যেতিয়া দেৰি হয় সময় পাৰ হয় তেতিয়া দৌৰি যাবলগীয়া হয় তেতিয়া মানে সেই মানে সেই দৌৰি দৌৰি দৌৰি পেলাই লাষ্টলৈকে খেল ধেমালি হয় খে খেল ধেমালিতো দৌৰা হয় বা কেতিয়াবা গৰু ছাগলী আনিবলৈ গ'লেও দৌৰা হয় দৌৰি থাকিয়ে দৌৰিলে মানে কি অলপ স্বাস্থ্যটো উন্নত বিকশিত হয় মানে অকণমান বেমাৰ আজাৰৰ পৰাও অলপ হাত সাৰিব পাৰি দৌৰিলে এতিয়া আমাৰ ইয়াত যথেষ্ট হাতী ওলায় হাতী খেদিতো যথেষ্টখিনি দৌৰা হয় ৰা দিনে ৰাতিয়ে দৌৰি থকাই হয় গৰু গৰু ছাগলী আনা বা কিবা গধূলি হ'লে হাতী ওলোৱা হাতী খেদোঁতেও দৌৰিব লগা হয় ত' যথেষ্টখিনি দৌৰিব লগা হয় আৰু এইবোৰ কামতে নহয় বা কিছুমান মাৰাথানতো দৌৰা হয় মাৰাথ'ন বা কিছুমান এতিয়া আৰ্মি পুলিচৰ ট্ৰেইনিঙত যথেষ্টখিনি দৌৰিব লগা হয় এশ মিটাৰ ডেৰশ মিটাৰ দুশ মিটাৰ এনেকৈ ধৰণে দৌৰিব লগাও হয় কেতিয়াবা স্কুলত থকাত দৌৰিলে মানে কি মানুহৰ স্বাস্থ্যটো ভালে ৰাখে দৌৰিলে বা এতিয়া দৌৰাৰ ক্ষেত্ৰত যথেষ্টলোকৰ দৌৰিয়ে যথেষ্ট সন্মানো পাইছে অলিম্পিকতো কিছুমানে দৌৰি দৌৰি কিছুমানে প্ৰদৰ্শনৰ পদক ব্ৰঞ্জৰ পদক এনেকুৱা ধৰণৰ কিমান পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে